মোবাইল ফোন আৰু ট্ৰেক্টৰৰ কাৰণে আমাৰ পৰিয়ালৰ বিভিন্ন ক্ষেত্ৰত উন্নয়ন হৈছে আজি বিগত কেইবছৰমান মানে ধৰি আৰু যেনে আগতে মানে যেতিয়া মোবাইল ফোন নাছিল তেতিয়া আমাৰ কিবা খবৰ পঠাব লাগিলে মানে সেই মানুহটো নিজে যাব লাগিছিল সেই খবৰটো লৈ বা চিঠিত দিব লাগে চিঠিত দিলে এসপ্তাহ লাগি যায় বা দহদিন লাগি যায় তেনেকুৱা কি কিন্তু যেতিয়া মোবাইল ফোন যেতিয়া হ'ল আৰু তাৰ পিছতে বহুত সেই সময়টো বহুত কম হৈ গ'ল তেতিয়াৰ পৰা মানে বহুত কম সময়ত সেই খবৰটো যায় কম সময় মানে কি জাষ্ট ছেকেণ্ডৰ কথা সেইটো এক ছেকেণ্ডত হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত থকা সেই মানুহজনে ইজনে সিজনৰ আনজনৰ মানে কথাটো শুনিব পাৰে ঠিক তেনেকৈ ট্ৰেক্টৰো যেতিয়া আগতে আমাৰ গৰু আছিল গৰুৰে মানে হাল বাওঁতে বহুত টাইম লাগিছিল এবিঘা মাটি চাহ কৰোঁতে এতিয়া কিন্তু বহুত কম সময়ত অৱশ্যে এইবিলাক হেৰি চাহ কৰা হয় ট্ৰেক্টৰ যেতিয়াৰ পৰা আমি ইউজ কৰা হ'লোঁ মানে মাটি চহাবৰ কাৰণে এই মানে এইবিলাক ক্ষেত্ৰতে বিভিন্ন উন্নয়ন বিভিন্ন ক্ষেত্ৰত উন্নয়ন হৈছে আৰু